লখিমপুৰ জিলাখনত শিক্ষা বিষয়তে হওক লাগিলে সামাজিক স্থিতি বিষয়তে হওক এই ক্ষেত্ৰত মহিলাসকলক আগ আগস্থান দিয়াৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই বা বাধা নাই কিন্তু ইয়াৰ স্বত্বেও মহিলাসকলে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত সামাজিক স্থিতিৰ ক্ষেত্ৰত নিয়োজনৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্নধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কিয়নো আমি চাবলৈ গ'লে দেখিবলৈ পোৱা যায় যে শিক্ষা বিষয়তে কিছুমান মানুহে ভাবে যে মই এইটো মই মহিলা মই এই বিষয়ত কেনেকৈ কাম কৰিব পাৰিম তেওঁলোকৰ যিটো মনৰ আত্মবিশ্বাস সেই মনৰ আত্মবিশ্বাসটো তেওঁলোকৰ নাই আৰু আত্মবিশ্বাসটো নোহোৱাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ নিজৰ কামৰ মাজতে তেওঁলোকে এইটো পুৰুষৰ কাম এইটো মহিলাৰ কাম তেনেদৰে তেওঁলোকে ভাগ কৰি লয় সেইটো ক্ষেত্ৰত মহিলাসকলৰ আত্মবিশ্বাসটো তেওঁলোকৰ নাই কাৰণে তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ইয়াৰ উপৰিও আমি চাবলৈ গ'লে দেখি চাবলৈ গ'লে দেখা পাওঁ যে আমাৰ লখিমপুৰ জিলাতে বহুতো ক্ষুদ্ৰ হওক বৃহৎ হওক বহুতো ব্যৱসায় আছে উদাহৰণস্বৰূপে তেল দিপুয়ে হওক লাগিলে কাপোৰৰ ব্যৱসায়ে হওক গহনা ব্যৱসায়ে হওঁক লাগিলে আৰু এইফালে আমাৰ যিটো ডিলাৰ আমাৰ গাড়ী মটৰৰ ডিলাৰ তেনেকুৱা ধৰণৰ ডিলাৰটো মহিলাসকলে কাম কৰিবলৈ কেতিয়াবা মানে অপৰাগ হয় কাৰণ কেলৈ তেওঁলোকে ভাবে যে মোৰ কাৰিকৰী দক্ষতা নাই আৰু মই তাত কেনেকৈ নিয়োজিত হৈ থাকিব পাৰিম আৰু তাত দেৰিলৈকে কাম কৰা মোৰ নিজৰ ক্ষমতা নাই তেওঁলোকে সেই কথাটো ভাবি তেওঁলোকে কামটো কৰিবলৈ আগবাঢ়ি নাহে আৰু তেওঁলোকৰ সেই ব্যৱসায়ত জড়িত হ'বলগীয়া তেওঁলোকৰ যিটো কাৰিকৰী দক্ষতা সেই দক্ষতা নাই কাৰণেও তেওঁলোকে কামটো কৰিবলৈ আগবাঢ়ি নাহে যাৰ কাৰণে তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হয় আৰু আমি ইয়াৰ উপৰিও আৰু দেখিবলৈ পাওঁ যে তেওঁলোকে সমাজৰ ক্ষেত্ৰতেই তেওঁলোকে যি কোনো এটা কাম আগবাঢ়ি কামত আগস্থান দিয়া লগে লগে তেওঁলোকে কামটো নিজে নিজেই ভাগ কৰি লয় যে এইটো পুৰুষে কৰিব এইটো মহিলাসকলে কৰিব কাৰণ তেওঁলোকৰ নিজৰ কিছুমান নীতি নিয়ম থাকে মানুহৰ সমাজ সমাজত কিছুমান নীতি নিয়ম থাকে যে এই কামটো মহিলাসকলেহে কৰিব পাৰিব এই কামটো পুৰুষসকলেহে কৰিব পাৰিব তেনে ক্ষেত্ৰত মহিলাসকলে কৰিব পৰা কামো সমাজৰ নীতি নিয়মৰ ক্ষেত্ৰটো তেওঁলোকে সমস্যাৰ সৃষ্টি হ'বলগীয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে কৰিব পৰা পৰা কামটো তেওঁলোকে কৰিবলৈ যাবলৈ তেওঁলোকৰ সাহস গোটাব পৰা নাই তেওঁলোকৰ আত্মবিশ্বাসটো নাই মনোবলটো নাই তে যে মানুহে কিবা ক'ব মই এইটো কৰিব কৰিলে মোক মানুহে এঘৰীয়া কৰিব বা মোক মানুহে বেয়া কৰিব ইত্যাদি তেওঁলোকৰ যিটো মনোভাব তেওঁলোকৰ যিটো ক্ষীণ মনোভাব সেই হীন হীনমন্যতা বা হীন মনোভাবৰ বাবে তেওঁলোকে হীনমন্যতাত ভোগে ইয়াৰ লগতে মহিলাসকলে সুযোগ মহিলাসকলে পোৱা সুযোগবোৰ কি কি বুলি ক'লে আমি কব লাগিব যে মহিলাসকলে আজিকালি বিভিন্ন ধৰণৰ সুযোগ পাইছে চৰকাৰে তেওঁলোকক আত্মসহায়ক গোটৰ জৰিয়তে চৰকাৰে সেই তাত স্কিমবিলাক দিছে তেওঁলোকৰ তাত পইচা দিছে সেই পইচাৰ জৰিয়তে তেওঁলোকে যিখিনি কৰিব পৰা সাম্ভাব্য যিখিনি কাম কাজ তেওঁলোকে কুকুৰা পুহিব পাৰে তেওঁলোকে গাহৰী পুহিব পাৰে তেওঁলোকে কাপোৰ বব পাৰে তেনেকৈয়ে সেই পইচাৰ জৰিয়তে তেওঁলোকে তেনেবোৰ সৰু সৰু ব্যৱসায় তেওঁলোকে কৰি তেওঁলোকৰ নিজৰ জীৱন যাপন সুন্দৰভাৱে কৰিব পাৰে ইয়াৰ লগতে তেওঁলোকে আজিকালি যিটো উজালা নতুনকৈ যিটো আমাৰ স্কিম এটা দিছে আৰু দিছে তেওঁলোকে অৰুণোদয় আচনি দিছে বিধৱা মহিলাসকলক তেওঁলোকৰ বিধৱা পেঞ্চন দিছে আৰু বয়সস্থ যিবিলাক মহিলাসকলক তেওঁলোকক পেঞ্চন দিছে চৰকাৰে তেনেধৰণৰ পেঞ্চন দিয়াৰ ফলত তেওঁলোকে কি কয় তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় বস্তু বস্তু তেওঁলোকে বৃদ্ধ অৱস্থাটো তেওঁলোকে পাব পাৰিছে বা তেওঁলোকে যিখিনি যিখিনি আনে দিব নোৱাৰে তেওঁলোকে সেইখিনি চৰকাৰে দিয়া সেই স্কিমৰ জৰিয়তে যি পইচা দিয়ে সেই পইচাৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ প্ৰয়োজনসমূহ ধুনীয়াকৈ পূৰণ কৰিব পাৰিছে এই ক্ষেত্ৰত মহিলাসকলে বিভিন্ন সুযোগ লাভ কৰিছে বুলি ক'ব পাৰি